দাদা এইটো গৃহলক্ষ্মী গেছ এজেঞ্চিত লাগিছে নহয় আমি যিহেতু আগতে স্থায়ীকভাৱে বনগাঁৱত আছিলোঁ আমাৰ বনগাঁৱত তাত নতুনকৈ ঘৰ এটা বনাবলগা হোৱাৰ বাবে আমি অস্থায়ীভাৱে গড়মূৰ চাৰিআলি আছোঁ আমাৰ এই ৰুমটোত এটা নতুন গেছ গেছ চিলিণ্ডাৰ প্ৰয়োজন হোৱাৰ বাবে আপোনালোকৰ লগত যোগাযোগ কৰিলোঁ সেই গেছ চিলিণ্ডাৰটোৰ আই ডিটো হৈছে এক দুই তিনি চাৰি পাঁচ আৰু ঠিকনাটো হৈছে গড়মূৰ চাৰিআলি অঁ পুলিচ থানা পুলিচ থানাৰ ওচৰতে